আমি মহিলাসকলে যি বয়নশিল্পৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ বোৱা তাঁত বোৱা ধৰক গুঠা চিলাই কৰা এমব্রইডেৰি কৰা কাপোৰ চিলোৱা ধৰক ইউনিফৰ্ম চিলোৱা ইত্যাদি ইত্যাদি বস্তুবিলাক আমি ঘৰতে বনাই ল'ব পাৰোঁ কাৰণ সেইখিনি বনাই আমি এটা জীৱিকা অৰ্জন কৰোঁ সেই জীৱিকাৰে আমি ঘৰখন পোহপালন দিবলৈও আমাৰ যথেষ্ট পৰিমাণে আগবাঢ়িব পাৰোঁ কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ইউনিফৰ্ম বা কিবা যাৱ যাৱতীয় বয়বস্তুখিনি আমি ঘৰতে চিলাই দিব পাৰোঁ চাদৰ এখন চাদৰ দুই তিনিখন দৰকাৰ হ'লে আমি অন্যকো দিব পাৰোঁ নিজেও বৈ ল'ব পাৰোঁ কিবা শৰাই ঢাকনি টেবুল ফুলত আজিকালি ইত্যাদি ইত্যাদি ছুৱেটাৰ বস্তু গোঁঠা মেলা হয় সেইবিলাকো আমি সৰহীয়াভাৱে কৰিব পাৰিলে বজাৰত পাৰোঁ বজাৰৰ ভিতৰত আমি যিখিনি প্ৰডাক্ট এৰিব পাৰোঁ সেইখিনি প্ৰডাক্টৰ পৰা আমি উপকৃত হ'ব পাৰোঁ সেই উপকৃত যি ধন লাভ কৰোঁ সেই ধনেৰে আমি ঘৰখনত কিছু পৰিমাণে হ'লেও সহায় কৰিব পাৰোঁ নিজৰেও স্বাৱলম্বী হওঁ আনকো স্বাৱলম্বী কৰিব পাৰোঁ ইত্যাদিখিনিয়ে আমাৰ বোৱা কটা বা চিলাই কৰাত আমাৰ ভূমিকা পালন কৰা হয়